দাদা মই আপোনাৰ ৰেষ্টুৰেণ্টৰ পৰা চাও আৰু ম'ম' আৰু চিকেন ৰোল অৰ্ডাৰ দিছিলোঁ আপুনি পাৰিলে কাটা চামুচ আৰু নৰ্মেল জেনেৰেল চামুচটো যোনটো আমি গোলটো সেইটোও দিব পাৰিব নেকি মানে অলপ অসুবিধা আছে আমাৰ ধৰ বস্তু নাই তেনেকুৱা যোগাৰ নাই আৰু আপোনাক মই অৰ্ডাৰ দিয়া হ'ল বহুত টাইম এতিয়ালৈকে অৰ্ডাৰটো আহি পোৱা নাই পাৰিলে আপুনি সোনকালে পঠাই দিব আৰু আপুনি পেকিংটোৰ লগতে চামুচ যি যি ধৰক থ'ব পাৰি সেইবিলাক দি পঠাব ধন্যবাদ